হেল্ল' অ দাদা মই সেই মানে কাজিৰঙা যাম বুলি ভাবিছোঁ মানে টুৰিষ্ট কৈছোঁ মই টুৰিষ্টে কৈছোঁ অ

অ অ হয় মোৰ মামাৰ ল'ৰাই আছিলে সেইজন

অ তো বুকিংটো এতিয়া কেতিয়া কৰিম এতিয়া এতিয়াতো হেৰি সোমাইছেহে ছেপ্তেম্বৰ নৱেম্বৰ মানৰ পৰা হয় ন'